হেল্ল'

মণ্টু ছাৰ হয়নে অঁ আমি এই হেৰি কঁহাৰ গাঁৱৰপৰা কৈছিলোঁ আৰু এই ৰাস্তাটো যে বনাই আছিলে যে অঁ এই ৰাস্তাটো মানে আমাৰ ইয়াত কনষ্ট্ৰাকশ্যনটো অলপ লাহে লাহে হৈছে লাহে লাহে হৈছে এই হেৰি কনষ্ট্ৰাকশ্যনটো মানে লাহে লাহে হ'লে এতিয়া বাৰিষা বতৰ যে এই বাৰিষা বতৰৰ কাৰণে মানে অহা যোৱা অসুবিধা হৈছে আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি মানে স্কুললৈ যাবলৈ মেলিবলৈ অসুবিধা হৈছে

কামখিনি অলপ সোনকালে কৰিলে ভাল আৰু মানে আমাৰ এই আমাৰ অসুবিধা হোৱাৰ বাবেই কৈ আহিছোঁ মানে এতিয়া এই বাৰিষাকাল যে বাৰিষাকালতটো ৰাস্তাটো আৰু বেয়া হ'ব এতিয়া অলপ সোনকালে কৰিবলৈ চেষ্টা কৰিব দেই অঁ ঠিক আছে দিয়ক